আদহীয়া লোকসকলে এনেধৰণৰ খেল খেলি ভাল পায় যিবোৰ হৈছে ক্ৰিকেট ফুটবল ভলীবল কেৰম ব'ৰ্ড বেডমিণ্টন টেবল টেনিছ কাবাডী লুডু এনেকুৱা আৰু বহুত ধৰণৰ খেল আছে সেইবোৰ খেলি তেওঁলোকে ভাল পায়